সাত আঠ ঊনৈছশ আঠানব্বৈ তিনি চাৰি দুহেজাৰ এক সাত সাত ঊনৈছশ ছিয়ানব্বৈ এক এক দুহেজাৰ বিছ ছয় ছয় দুহেজাৰ তিনি